এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ ভূমিকা পুৰুষটোৰ ভূমিকা হৈছে কাম কৰি ঘৰখন চলোৱা আৰু মহিলা গৰাকীৰ কাম হৈছে কি ঘৰখন কেনে ধৰণত সজাই ৰাখিব লাগে মানে কি ধৰণত সুখত ৰাখিব লাগে মানে হাই কাজিয়া নোহোৱা কৰি যিখিনি পইচা পাইছে বা কিবা পাইছে অভাৱ অভিযোগ নোহোৱা কৰি তেনেকে চলাব লাগে নেক্সট পুৰুষৰ ভূমিকা হ'ল নিজে কিমানখিনি উপাৰ্জন কৰি নিজৰ ঘৰখন ভালদৰে চলাই যায়

হয়তো পাঁচশ টকা মিস্ত্ৰী কাম কৰিলে হয়তো পাঁচশ টকা পাব পাৰে বা দিন হাজিৰা ক'ৰবাত যদি বেলেগত যদি কৰে হয়তো পাঁচশ বা চাৰিশ টকা বা ছয়শ টকা পাব পাৰে পালে যেতিয়া ছয়শ টকা এটা পাব পালে এখন এখন ঘৰ যদি লৰা ছোৱালী দুটা যদি হয় বা এটাই হওঁক কিন্তু এখন ঘৰ তেনেকে ছয়শ টকা দি নচলে কাৰণ আজিকালি স্কুলৰ ফিজ বা বেলেগ বহুত বহুত বেলেগ কিন্তু সেই হিচাপত মহিলাজনীয়েও তাৰে অংশগ্ৰহণ কৰিব লাগে কাৰণ যিহেতুকে পুৰুষৰ মহিলা অৰ্ধাংগিনী সেইটো কাৰণত পুৰুষেও মানে মহিলাটো মানে কি এইটো কাম কৰিব মানে লাগিব কিছুমান কাম কৰিব লাগে যেনেকুৱা তাঁতশাল বোৱা সেইটো কাম কৰিব লাগে যেনেকুৱা মোৰ ৱাইফ মানে মোৰ মহিলাজনীয়ে যেনেকে মই তাঁতশাল বোৱে আৰু এই গৰু ছাগলী এনেকুৱাকে কৰে গৰুৰ যিটো আমি গৰু চাৰি পাঁচটা ঘৰত আছে ঘৰত গৰু যেতিয়া গৰু চাৰি পাঁচটা থাকে এতিয়া গৰু আৰু গৰু চাৰি পাঁচটা দুজনী গাই আছে দুজনী গাইৰ যিখিনি গাখীৰ ওলাই সেইখিনি মই যেতিয়ালৈকে মই এই ঘৰত থাকোঁ ৰাতিপুৱা চাৰিটাত উঠিলোঁ উঠি কেনে ঘাঁহ চাঁহ কাটি কেনে ছাগলী বা গৰুৰ কাৰণে দি দিলোঁ আনি দিলোঁ তাৰ পিছত আকৌ যিখিনি আৰু গাই চাই খিৰোৱাটো সেইটো খিৰাই কেনেটো গাখীৰখিনি দিয়াটো মানে কি মহিলাজনীয়ে কৰিব লাগিব কাৰণ মই আৰু কামত ওলাই যাম যিহেতুকে মই দিন হাজিৰা কৰা মানুহ মই ওলাই যাওঁ ওলাই যোৱাৰ লগে লগে মোৰ মহিলাজনীয়ে সেই বস্তুখিনি কৰিব লাগিব আৰু ছাগলীৰ যিবিলাক আৰু মানে মহিলাজনী আমাৰ মহিলাজনী মানে এনেকুৱাকে কৰে যি গাখীৰ চাখীৰ বিলাক দি সেইটো মান্থলি সেইটো পইচাটো পায় পায় কেনে সেইটো এটা ইনকাম হয় তাৰ পিছত এইবিলাক গৰু চৰু দি আহি গৰু ছাগলী দি আহি তাৰ পিছত আৰু তাঁতশালত বহে আহি তাঁতশালত বহি তাৰ পৰাও এটা উপাৰ্জন হয় আমাৰ সেই সেইটোৰ পৰা আমাৰ যিটো তাঁতশালত বহি পেলাই যিটো ইনকাম হয় আৰু বা গৰু গাখীৰ বিকি পেলাই সেইখিনি মিলাই কেনে আমাৰ ল'ৰা ছোৱালী পঢ়োৱা এইখিনি হয় আৰু বা ক'ৰবাত কিস্তি দিয়া কিবা দিয়া সেইখিনি পইচা অলপ সেইফালৰ পৰা হয় যিহেতু মই দিন হাজিৰা কৰোঁ সেইটো আমি চলাৰ কৰণে হয় তাৰ পৰা অলপ বাৰু ছয় পাঁচশ টকা ডেইলি নাযায় পাঁচশ বা ছয়শ টকা কিন্তু ডেইলি নগ'লেও সেই পইচাখিনি যিখিনি ৰয় সেইখিনি মানে কি আমাৰ কিস্তি দিয়াৰ কাৰণে অলপ ৰাখি থোৱা যায় কাৰণ কেতিয়াবা মই কাম সদায়টো কাম নাপাওঁ ডেইলি কেতিয়াবা বৰষুণ দিলে বতৰ বেয়া হ'লে মই কাম নাপাওঁ নাপালে মানে কি সেই পইচাটোৱেদিয়েই মাহ আমি চলোৱা যায় বা খোৱা বস্তু হ'লেও আনা যায় মানে আমি আৰু ডেইলি বজাৰ ডেইলি কৰা মানুহ কাৰণ আমি দিন হাজিৰা কৰা মানুহ যিহেতুকে আমাকটো কোনো তেনেকুৱাকে মন্থলী বাকী নিদিয়ে নহ সেইকাৰণে তেনেকুৱাকে কৰোঁ আৰু আমি